পকা মিস্ত্ৰী হাজিৰা আপোনাৰ ৰাতিপুৱা আঠটা বজাৰ বা চাৰিটা বজালৈকে তেওঁলোকে ডিউটি কৰে তেওঁলোকৰ হাজিৰা চাৰে পাঁচশ টকা ছশ টকা ছশ টকা এইটো কাৰণে হয় তেওঁলোকে যেতিয়া খানাটো অনা নহয় তেতিয়া তেওঁলোকক ছশ টকা দিয়া হয় আৰু তেওঁলোকে যেতিয়া খানাটো লৈ আহিব তেওঁলোকক চাৰে পাঁচশ হাজিৰে দিয়া হয় আৰু বাঁহৰ যিবিলাক কাম কৰে বাঁহৰ হাজিৰা তেওঁলোকৰ আগতে আছিলে আপোনাৰ দুশ টকা এতিয়াতো বাঢ়ি গ'ল এতিয়া আপোনাৰ সেই হাজিৰা তিনিশ টকা হাজিৰা বাঁহৰ হাজিৰা আৰু যিবিলাক আমাৰ কঠীয়া তোলা ধান কটা ধান ৰোৱা এইবিলাক হাজিৰা হ'ল আপোনাৰ দুশ পঞ্চাছ টকা তেওঁলোকৰ মজুৰি আৰু গোটেইখিনি সকলোৱে আপোনাৰ বেলেগ বেলেগ ধৰণৰ কাম বেলেগ বেলেগকে আপোনাৰ হাজিৰা আৰু মজুৰি বেলেগ বেলেগ হয় আৰু তেওঁ আমাৰ এটা ব্লাউজ চিলালে যেনেকে আমি দোকানত ব্লাউজ চিলাওঁ মোৰে এই দোকান আছে এই দোকানত মই ব্লাউজ চিলোৱা তেওঁলোকৰ ছোৱালী আপোনাৰ একটা ব্লাউজ চিলাওঁতে আমাৰ প্ৰায় তিনি ঘণ্টা সময় লাগে তিনি ঘণ্টা সময়ত আমি এই হাজিৰা কিমান পাওঁ আমাৰ এশ তিনিশ টকা এটা আমি পাওঁ এটা ব্লাউজ চিলালে আমি তিনিশ টকা পাওঁ আৰু এটা ব্লাউজ চিলাওঁতে আমাৰ সময় লাগে তিনি ঘণ্টা সময় লাগে তিনি ঘণ্টা সময়ত আমি কমপ্লিট কৰিব পাৰোঁ তিনি ঘণ্টা সময়ত আমি তিনিশ টকা এটা পাওঁ বিশেকে তেতিকৈ আপুনি তিনি ঘণ্টা তিনি ঘণ্টাকে আমি দিনটোৰ হাজিৰা কেতিয়াবা আমাৰ হাজিৰা আমাৰ হাজাৰ টকা এক হাজাৰ টকাও হাজিৰা আমাৰ হৈ যায় আৰু যিবিলাক আৰু আপোনাৰ তাঁত বাঁহৰ কাম ৰোৱা কাম ঘৰুৱা যিবিলাক আপোনাৰ ঘৰৰ কাম বন ঘৰৰ কাপোৰ কাটি ধোৱা ঘৰ সৰা মোচা এইবিলাক মানুহৰ আমাৰ হাজিৰাৰ কাম ঘণ্টাত তেওঁলোকক কৰা দিয়া হ'লে আপোনাৰ দুশ টকা দিয়া হয় আৰু যিসকলে আপোনাৰ কাম কৰে কাম কৰা তেওঁলোকৰ পাঁচশ টকীয়া হাজাৰত কাম মজুৰি পোৱা যায় পাঁচশ টকা অভাৰ টাইম যিটো কৰে অভাৰ টাইম আপোনাৰ ঘণ্টাত যদি আপোনাৰ ঘণ্টাত এশ টকা হাজিৰা হয় আপোনাৰ ডাবোল পোৱা যায় দুশ টকা এই গতিকে তেনেকেই আমাৰ হাজিৰা মজুৰিখিনি